অঁ অঁ হয় কোৱা এই আছো আৰু এতিয়া তুমি কি কৰি আছা অঁ অঁ এ চাহ খালোঁ অঁ তুমি খালা অঁ অঁ অঁ গম পাইছোঁ আকৌ তেনেকেই মানে ধৰা এতিয়া যাবলৈ ইচ্ছা যায় লগ পাওঁ নাপাওঁ তাকে ভাবিছোঁ অঁ অ' চাকিও জলাব পৰা হ'ব নহয় আকৌ তাতে যাম বুলি ভাবি আছোঁ অঁ তুমি অঁ তুমি ফ্ৰী আছা অঁ ওলাবা নহ'লে যোৱা যদি এই এনেই টাইমটো টাইমটো অঁ দে অঁ আকৌ অঁ তাতে আকৌ হেৰি যে চাকি জ্বলাবলৈ যোৱা কথা আছিলে নোখোৱাকৈ যাব লাগিব বৰ দেৰিকৈ গ'লেও আকৌ দিগদাৰ লাগিব ন অঁ সেইকাৰণে অলপ সোনকালেই ওলাই দিম নোখোৱাকৈ যাব লাগিব নহয়

অঁ অঁ চাকি জ্বলাম যেতিয়া ভকত থাকিব ন

এই যাওঁতে পাবা চাগৈ ইমান ৰাতিপুৱাই আকৌ দোকান অঁ অঁ অঁ আকৌ সেই গামোচা চেলেং অঁ অঁ অঁ গধূলি যাম অঁ হেৰি কৰিবা তেনেহ'লে আমি এতিয়া তাৰপৰা চাকি তাকি জ্বলাই আহি কেনে গধূলি চাহটো খায়েই যাবানে নে ভাত খাই যাবা অঁ অঁ তুমি তেতিয়াহ'লে চাহটো লৈ আহিবা মই অঁ তুমি যদি চাহ নিয়া নহয় তেতিয়া হ'লে মই চাহৰ লগত কিবা এটি লৈ যাম আৰু বিস্কুট কিবা এটা আৰু

অঁ সেয়া আকৌ অঁ অঁ অঁ তেতিয়াহ'লে মই কঠ এখন মই লৈয়ে যাম তেতিয়াহ'লে তুমি চাহ তাহ নিবা নহয় অঁ অঁ এই ৰাতিপুৱা আকৌ ফোন এটা কৰিবা হাঁ যোৱা টাইমত যে অঁ অঁ অঁ হ'ব দিয়া